নতুন ৰেচিপি শিকিবলৈ বা বনাই খাবলৈ বহুত মন যায় কাৰণে কুকিং শ্ব'বোৰ চাই চাই কিছুমান বনাই খাবলৈ চেষ্টা কৰোঁ যেনে ধৰক মাংস মিঠাই আৰু বহুত কিবা কিবি ৰেচিপিবোকে কিছুমান বনাই খাওঁ আৰু কিছুমান বনাই খাই কিমান সোৱাদ হৈছে সেইটোও চাব বিচাৰোঁ মাংসও বনাই খাওঁ গাহৰি মাংস কিবা বেলেগ ব্ৰয়লাৰ মাংস আৰু কিবা কিবি বিভিন্ন ধৰণৰ ৰেচিপিবোৰ চাই চাই চাই কেৱল বনাবলৈও চেষ্টা কৰোঁ আজিকালি টি ভি ম'বাইলত অনবৰতে ৰেচিপিবোৰ দিয়ে থাকে সেই ৰেচিপি সেই একেবোৰকে বনাই খাওঁ কিছুমান বনাই অন্যকো খোৱাওঁ কিন্তু ভালেই লাগে সোৱাদটো তাৰ ৰেচিপিটো বস্তুখিনিৰ লগত তাৰ লগৰ যিখিনি বস্তু থাকে সেই বস্তুখিনি সেই যদি সময়মতে সঠিক সময়ত দিব পৰা যায় তেতিয়া বেছি সুস্বাদু হৈ উঠে তেতিয়া খাই ভাল লাগে সময়মতে যদি তাৰ বস্তুবোৰ দিয়া নাযায় তেতিয়াহ'লে সেই ৰেচিপিটো সিমান সঠিক সঠিককৈ খাই সিমান ভাল নালাগে